আমাৰ অঞ্চলত চিকিৎসালয়বোৰত মাতৃত্ব সম্বন্ধীয় যত্ন আৰু শিশুৰ যত্ন ভালদৰেই লোৱা হয় প্ৰত্যক সপ্তাহতে গৰ্ভৱতী মহিলাক ঘৰে ঘৰে আশাকৰ্মী নিৰীক্ষণ কৰিবলৈ আহে তাৰপিছত বেজীসমূহ দিয়ে আৰু নতুনকৈ জন্ম হোৱা শিশুসকলক প্ৰত্যেক মাহতে ওজন লৈ তেওঁলোকে পাবলগীয়া বেজীসমূহ ভেকচিনসমূহ ভালদৰে দিয়ে ঘৰত আহি আশাকৰ্মী অংগনবাদী কৰ্মীয়ে সকলোখিনি চাইহি